মই আপোনাৰ নাম আমাৰ শংকৰ সংঘৰ এটা শিলপুখুৰীত এটা নামঘৰ আছে দান এজন এজন মানুহে দান দিয়ে সম্পত্তিটো দান দিছে তাতে মই তাতে তাত যাওঁ তাত তেতিয়া ভাগৱত পঢ়োঁ ভকতবিলাকো লগ পাওঁ তাতে অন্ন দিয়ে তাৰ কৰ্মবিলাক কৰোঁ জি এম চিৰ কামবিলাক কৰি যাওঁ বাহিৰৰ কামবিলাকো কৰি যাওঁ এইবিলাক আমাৰ ভকতেই কৰে আনৰ হাত তাৰমানে নাপায় নকৰে এইবিলাক আমাৰ যি কৰে আমাৰ ভকতৰ দ্বাৰাই কৰিব লাগিব আপোনাৰ কামবিলাক যি কৰে ধৰ্মৰ কৰ্ম ধৰ্ম আৰু কৰ্ম দুটা কাম আমাৰ ভকতৰ দ্বাৰ কৰা কথাটো বুলি পালে সেইকাৰণে ধৰ্মটো উত্তম মানুহৰ মানুহৰ মনটো উত্তম হ'ব খোৱা লোৱা এইবিলাক চবতকৈ উত্তম ধৰ্ম পঢ়িবলে পঢ়ি থাকোঁ তেতিয়া আৰু ভাগৱত ভাগৱতে পঢ়ি থকা মানুহটোৱে কৈ দিব আপোনালোকে এতিয়া কিবা আৰু কিবা শুনিবৰ আছেনে আমাৰ শুনিবৰ আছে শুনি লওঁ দিন ৰাত সাত দিন সাত ৰাতি পঢ়ি কীৰ্তন নিচিনা পঢ়ি থাকিব সাত দিন সাত ৰাতি আমাৰ যি বাৰ সোমবাৰ মঙ্গলবাৰ যি বাৰকেইটা আছে ক'ৰ পৰা ওলাল সেইটো সাত দিন সাত ৰাতি দংশনৰ কাৰণে ভাগৱত পঢ়িছিল মাতি আনিছিল আনি পেলাই পঢ়িছিল তেতিয়াই মানে কি হ'ল সাত দিন সাত ৰাতি সেইটো হ'ল পৃথিৱী এইবিলাক সেইকাৰণে আমাৰ শিলপুখুৰীত নামঘৰ আছে ৰূপনগৰত নামঘৰ আছে হেৰিত আছে আপোনাৰ পাঞ্জাবাৰীত আছে বহুত ডাঙৰ ডাঙৰ নামঘৰ আৰু আপোনাৰ সেইবিলাক সেইবিলাক আমাৰ খুজিব নাযায় কাকো আমাৰ ভকতে দিব আমাৰ আমাৰ ভকতে দিব কোনোবা যদি আহিছে আমাৰ ভকতে শংকৰ সংঘৰ আমাৰ লেই যি আমি মূল মিটিঙৰ দিনা সেই মিটিঙত আমি হেৰি দিব লাগে চাণ্ডা দিব লাগে এইবিলাক চব মিউনিচিপালিটিৰে কাম এইবিলাক মাটিৰ খাজনা দিয়া টেক্স দিয়া পানী দিয়া এইবিলাক মানুহক চিঠি দিয়া এতিয়া ধৰক কোনোবা দূৰত আছে তাক চিঠিখন দিব লাগিব আজি অমুক তাৰিখে এখন মিটিং আছে বহুত ডাঙৰ এখন মিটিং আছে কৰ্ম অনুসৰি ফল আছে বিফলে নাযায় এই নাজানো যা কি কৰ কৰিবি এইবিলাক আমাৰ এইচব নাই আমাৰ আমাৰ জ্ঞানৰ আমি ভকত মানেই জ্ঞান যাৰ ভক্তি থাকিব তাৰ একো নাযাব ভক্তি হ'ল উত্তম ভক্তি উত্তম যিকোনো কৰ্মত আপোনাৰ যদি ভক্তি নাথাকে আপোনাৰ একো কাম নাই আপুনি বজাৰত যাওক আপুনি পাহৰি যাব যদি আপোনাৰ ভক্তি আছে আজি এতিয়া যি যি আছে চব আহিব চব আহি যাব আপোনাৰ আপোনাৰ যদি আপুনি যদি বিজনেছ কৰিছে বিজনেছটো চব আহি যাব আপোনাৰ অকল কৰ্ম ফল অনুসৰিয়ে চব কাম হ'ব আৰু ভগৱানৰ সঁহাৰি থাকিব লাগিব ভগৱানে আমাৰ ইশ্বৰে কৈছে আগতো ভগৱান পিছতো ভগৱান আছে কিন্তু আপুনি আগে আগে যাব ভগৱান আগে আগে ভকত পাছে পাছে ভগৱান আগে আগে পিছে পিছে ভকত সেয়ে হ'ল কৰ্ম ধৰ্ম আপোনাৰ আপুনি যদি আগেয়ে আছে ভকত যদি পিছত আছে ভকতে কিন্তু নিজেই আহিব ভকতে নিজে আহিব আপোনাৰ ওচৰত আহিব মই ভকত নহ'লে থাকিব নোৱাৰোঁ তেওঁ কৰি দিব মই ভকত নহ'লে থাকিব নোৱাৰোঁ এতিয়া বৈকুণ্ঠত গৈছোঁ ভকত ঋষি মুনিবিলাকে কি আছে কি গাই আছে লাল কাপোৰযোৰ পিন্ধিছে আৰু একো নাই পিন্ধা নাই উৰা নাই সেইবিলাকে কেনেকৈ ইশ্বৰৰ ভক্তিত তেওঁবিলাকে জীয়াই আছে কিমান ওপৰত এইবিলাক সেইকাৰণে কয় যে মানুহ ভক্তি থাকিলে চব হয় ভক্তি নাথাকিলে একো নহয় আপোনাৰ